সেউজীয়া শাক পাচলি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আমি সকলোৱে জানো সেউজীয়া শাক পাচলি আমাৰ দেহ দেহটোৰ প্ৰতিটো অংগৰ বাবেই প্ৰয়োজন সেউজীয়া শাক পাচলি আ আজিৰ যুগত যিমান সা সাৰ দিয়া শাক পাচলি কিমান কীটনাশক দ্ৰব্য মিহলি কৰোৱা আ শাক পাচলি থাকে সেইবোৰৰ তুলনাত যথেষ্টখিনি উপকাৰী আগৰ দিনত যেতিয়া মানুহে প্ৰায়ভাগ বস্তু নিজৰ ঘৰতে জৈৱিক সাৰ প্ৰয়োগ কৰি নিজৰ ঘৰতে খেতি কৰিছিল আজিকালি বজাৰত ইমান কীটনাশক দ্ৰব্য মিহলি কৰা শাক পাচলিবোৰ খাই মানুহবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ বেমাৰ আজাৰৰ পৰা ধৰি যথেষ্টখিনি স্বাস্থ্যত বিঘিনি ঘটাইছে আগৰ দিনত যেতিয়া মানুহে কোনো সাৰ প্ৰয়োগ নকৰাকৈ নিজেই খেতি কৰি খাইছিল শাক পাচলিকে আৰম্ভ কৰি মাছ কাছ মাছ মাংস আদি সকলোবোৰ তেতিয়া স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় আছিলে সেইবাবে সেই শাক পাচলি বা সেই বস্তুবোৰ খোৱাৰ বাবে মানুহৰ চুলি চাল নখ আয়ুসো বহুত দিন মানুহ সু স্বাস্থ্য হৈ জীয়াই আছিল আজি আজিৰ যুগত আজিৰ যুগত সেই শাক পাচলি পাবলৈ পাবলৈ বহুত সেই শাক পাচলি পাবলৈ বহুত টান মই মোৰ নিজৰ ঘৰতে সেউজীয়া শাক পাকলি পাচলি খেতি কৰোঁ কিয়নো সেইবোৰ খালে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল স্মৃতিশক্তি বৃদ্ধি হয় মন মগজু ঠিকে থাকে সেই সেই সকলোবোৰ খাদ্য খালে আমাৰ দেহত বহুতো বেমাৰ আজাৰ বেমাৰ আজাৰৰ পৰিমাণ কমে আজিকালি দেখিবলৈ পোৱা যায় যে বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে চচমা পিন্ধিবলগীয়া হৈছে সেইবোৰ আগৰ দিনত কেতিয়াও হোৱা নাছিল কাৰণ আগতে সেউজীয়া শাক পাচলি মানুহে প্ৰচুৰ পৰিমাণে খাইছিল আজিৰ যুগত মানুহে খেতি কৰিবলৈ এৰিলে সেই সেইকাৰণে সেইবোৰ খাবলৈও নাপায় সেই সেইকাৰণে আগৰ দিনৰ মানুহৰ তুলনাত আজিকালি মানুহৰ বেমাৰ আজাৰো বেছি সেউজীয়া শাক পাচলি আমি এইকাৰণেই খাব লাগে যে আমাৰ স্মৃতিশক্তি বৃদ্ধি কৰে মগজু ঠিকে ৰাখে দেহত পুষ্টিৰ পৰিমাণ বৃদ্ধি কৰে আইৰণ সেই সকলোবোৰ ঠিকে ৰাখে কিন্তু আগ

পাস্তা সেইবিলাক যিমানে বেছি খাবলৈ লৈছে সেউজীয়া শাক পাচলি যিমানে নেখোৱা হৈছে সিমানেই মানুহৰ দেহত বেমাৰ আজাৰৰ পৰা ধৰি অসংখ্য বেমাৰে দেখা দিব লৈছে বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে চছমা পিন্ধিবলগীয়া হৈছে বহুত সৰু সৰু সৰু ল'ৰা ছোৱালীয়ে মুখেৰে মাতিব নোৱাৰে যিমানটো কথা যিটো বয়সত বুজি পাব লাগে সেইটো বুজি নাপায় কিয়নো সেই সেই সকলোবোৰ আমি সেউজীয়া শাক পাচলি বুলিয়েই নহয় যিখিনি আমাৰ ঘৰুৱা বস্তু সেইখিনি খোৱাৰ বাবে ঠিকে থাকে আৰু সেইবোৰৰ পৰিমাণ সেইবোৰ যেতিয়া সেউজীয়া শাক পাচলি আমি প্ৰচুৰ পৰিমাণে খাওঁ আমাৰ স্বাস্থ্যটো বহুত উন্নত হৈ থাকিব বুলি মই ভাবোঁ